হেল্ল' অ' হেল্ল' অ' অ' কওকচোন

নামটো কওকচোন আপোনাৰ হেল্ল' নামটো কওকচোন অ' ৰ'ব চেক কৰি আছোঁ অ' আপোনাৰ বি পিটো মানে হাই আছে আনে ব্লাড প্ৰেচাৰটো এটো মানে আপুনি মানে বেছি ষ্ট্ৰেছ নল'ব আৰু বেছি ষ্ট্রেছ নল'ব আৰু বেছি টেনশ্যনও নল'ব তাৰপিছত চুগাৰটো চুগাৰো হাই আছে অলপ মানে চুগাৰ হাই হ'লে ৰাতিপুৱা সোনকালে উঠি খোজ কাৰিব আৰু চুগাৰ জাতীয় কিছুমান খাদ্য আছে সেইগিলা নাখাব যেনেকৈ আলু এইবিলাক ধৰণৰ খাদ্য নাখাব চুগাৰ জাতীয় বস্তু বুজি পাইছে না